হেল্ল' অ গীতাঞ্জলি নে অ অ মোৰো আছে আৰু মোটামুটি চলি আছে পিঠা পনা বনাই যোগাৰ কৰিবলৈ ধৰিছোঁ আৰু

অ তাকে এতিয়া বিহু চমু চাপিলে তুমি কোৱা হয় আমাৰ পৰা দুইকেজিমান দিব পাৰিলোঁ হয় আমাৰ আকৌ খেতি আছে নহয় অ অঁ অঁ পিঠা মানে মই এইয়া বৰা চাউল খুন্দি লৈছোঁ তিল পিঠা বনাবলৈ তাৰপিছত এই বৰ অ তিল পিঠা দেখোন এই বৰা চাউলটো তিয়াই থ'ব লাগে তাৰপিছত আৰু মানে বৰা চাউলটো টুকি পেলাই খুন্দি আৰু ঢেকীত খুন্দি তাৰপিছত তিল লাগিব তিল খিনিও ধুই পেলাই শুকাই গুৰা কৰি ল'ব লাগিব আকৌ মিঠৈ খিনিৰ লগত তিলখিনি মা বনাই লৈ পেলাই তাৰ পাছত এই টাৱা আছে নহয় টাৱাত মানে হেৰি আৰু বৰা চাউলৰ পিঠাখিনি আঙুলি দি ধুনীয়াকৈ গোল কৰি কৰি তাত তিলখিনি দি পেলাই ভাঁজ কৰি দিলে সেইটোৱে তিলৰ পিঠা আৰু অ অ অ অ অ কৰিবা কৰিবা যদি নোৱাৰা ক'বা আৰু শিকাই দিম আৰু দিয়া অ অ অ হ'ব হ'ব অ অ নতুনকৈ অকণ অসুবিধাই হ'ব বাৰু অ অ হ'ব হ'ব তাৰপিছতে বৰ পিঠাটো বনাব জানা সেইটো জাতি চাউলৰ পিঠা গুৰি খুন্দি গুৰ অলপ গুৰৰ লগত সানি পেলাই তেনেকৈ ডাঠকৈ সানি পেলাই তেল সৰহকৈ দি তেনেকৈ বনোৱা যায় ন' বৰ পিঠাটো অ অ অ অ অ হ'ব দিয়ক অ অ ঠিক